অঁ নমস্কাৰ এইখন ডিগবৈ মামাৰ হোটেলৰ নাম্বাৰ হয় নাই বাৰু এইটো অঁ অঁ মানে যোৱাকালি মই ভন্টিৰ লগত আপোনালোকৰ হোটেলত গৈছিলোঁ তাৰমানে চাহ আৰু চিংৰা খাইছিলোঁ খাই বহুত ভাল লাগিলে মানে আজি আলহী অহাৰ কথা আছিলে কালি চিঙৰা অৰ্ডাৰ দিয়া আছিলে মানে বস্তুটো এতিয়ালৈকে পোৱাহি নাই মানে কেতিয়া পাবহি বাৰু যদি সোনকালে পঠাই দিলে আমি ভাল ভাল পাইছিলোঁ আলহী আহি পাবলৈ হ'ল যদি পঠাই দিব নোৱাৰে লোকেশ্যনটো হ'লেও পঠাই দিয়ক অঁ ঠিক আছে বাৰু ধন্যবাদ